অসমৰ স্বাস্থ্য সেৱা ব্যৱস্থাটো অতি জটিল ৰূপত হৈ আছে এতিয়া বৰ্তমান সময়ত যোনটো আপোনাৰ ধৰক আমাৰ চৰকাৰী স্বাস্থ্যসেৱাত গ'লে ফ্ৰীকৈ হ'ব পাৰে বা অলপ কম মানদণ্ডৰ চিকিৎসা প্ৰদান হয় সেই সেইটোৱে আপোনাৰ ব্যক্তিগত স্বাস্থ্যসেৱাত গ'লে অনেক বেছি খৰচৰ বোজা ল'বলগীয়া হৈ যায় যাৰ বাবে প্ৰত্যেক মানুহৰ ক্ষেত্ৰত সেইটো পৰ্যাপ্ত নহয়গৈ কিছুমানে পাৰে কিছুমানে নোৱাৰে কিছুমানে পাৰিলেও বৰ কষ্টকৈ সেইটো ব্যৱস্থা কৰে ইঞ্চুৰেন্স কভাৰতে থাকে কিন্তু ইঞ্চুৰেন্স কভাৰতে সময়মতে সেইটো উপলব্ধ নহয়গৈ যাৰ বাবে অনেক সমস্যাৰ সন্মুখীন হয়